মোৰ প্ৰিয় ঋতু হৈছে বসন্ত কাৰণ বসন্ত ঋতুটো মোৰ এইটো এটা কাৰণতেই ভাল লাগে বসন্ত ঋতুত যিহেতু গছৰ ন কুঁহিপাত মেলে গছবিলাকে নতুনকৈ এটা গছৰ পাতবিলাক যিহেতু নতুনকৈ সৃষ্টি হয় আৰু পুৰণ যিবিলাক পুৰণা গছৰ পাত সেইবিলাক সৰি নতুন পাতৰ সৃষ্টি হয় আৰু নতুন কুঁহিপাত মেলে নতু গছবিলাক কপৌ ফুলো বসন্ত ঋতুতে আমি বসন্ত ঋতুত যিহেতু কুলি যিটো মাত সেই মাতটো ভাল লাগে আৰু বসন্ত ঋতু মোৰ খুবেই প্ৰিয় হয় যিহেতু বসন্ত ঋতুত আমি গছৰ যিটো সৌন্দৰ্যতা দেখিবলৈ পাওঁ সেইখিনি বেলেগ ঋতুত ইমান দেখিবলৈ পোৱা নাযায় আচলতে বসন্ত ঋতুত নতুন গছবিলাকৰ যিখিনি সেউজীয়া বুলি ক'লে সেউজীয়া পৃথিৱীখন আমি বসন্ত ঋতুতেই অনুভৱ কৰোঁ যি পৃথিৱীৰ সেউজীয়া সুন্দৰতা সেইটো আমি বসন্তৰ যিটো প্ৰকৃতিৰ পৰিৱৰ্তন হয় প্ৰকৃতিৰ এটা নতুন পৰিৱৰ্তন বুলি ক'ব পাৰোঁ বসন্ত ঋতু বসন্ত ঋতুৰ যিটো বসন্ত ঋতুৰ যেতিয়া আগমণ হয় তেতিয়া আমাৰ মনবিলাক আচলতে বহুত ভাল লাগি উঠে মনৰ যিটো আনন্দতা অনুভৱ কৰা যায় নিজে নিজে এটা আত্মসন্তুষ্টি উপলব্ধি কৰা যায় আচলতে বসন্ত ঋতুত কাৰণ যিটো আমি সৌন্দৰ্য দেখিবলৈ পাওঁ পৃথিৱীখনক নতুন ৰূপত আমি দেখি দেখি পাওঁ এই বসন্ত ঋতুতে ন গছৰ ন কুঁহিপাতে মনবিলাক উৎফুল্লিত কৰি ৰাখে গতিকে বসন্ত ঋতুটো মোৰ খুবেই ভাল লাগে এখন পৃথিৱীক যদি নতুনকৈ চাব খুজে তেনেহ'লে এই বসন্ত ঋতুতেই আমি চাব পাৰোঁ বসন্ত ঋতুত আমি গছৰ মোহনীয়া সৌন্দৰ্যটা উপলব্ধি কৰিব পাৰোঁ আৰু আমি যিটো চৰাই চৰাই চিৰিকটিৰ ক্ষেত্ৰতো আমি চৰাই চিৰিকটিবোৰক আমি আনন্দত থকা দেখিবলৈ পাওঁ বসন্ত ঋতুত কাৰণ গছৰ যি সৌন্দৰ্য বা পৃথিৱীৰ প্ৰকৃতিৰ সৌন্দৰ্যতাই সকলোৰে মন প্ৰাণ উৎফুল্লিত কৰি তোলে অকল মানুহৰ ক্ষেত্ৰতেই নহয় চৰাই চিৰিকটিৰ ক্ষেত্ৰতো বসন্ত ঋতুৱে উৎফুল্লিত কৰি তোলে গতিকে আমি বসন্ত ঋতুত আমি খুবেই ভাল পাওঁ খুবেই ভাল পাওঁ আচলতে বসন্ত ঋতুটো সেইটো ক্ষেত্ৰৰ কাৰণে কাৰণ বসন্ত ঋতুৰ যিটো সৌন্দৰ্যতা উপলব্ধি কৰোঁ আমি সেই সৌন্দৰ্যতাটো আমি বেলেগ ঋতুত পোৱা পোৱা নাই আচলতে আমি প্ৰকৃতিৰ বুকুত সৌন্দৰ্য ধৰা দেখিবলৈ হ'লে আমি বসন্ত ঋতুটোক আমি ভালকৈ পৰিৱেশন কৰিব লাগিব গছ গছনিৰ যিবোৰ পকা পাত সৰি নতুন পাতৰ সৃষ্টি হয় আৰু এই নতুন পাতবিলাক ওলোৱাৰ লগে লগে এটা সুন্দৰ পৃথিৱী এখন দেখিবলৈ পাওঁ আচলতে নতুন পাতবিলাক দেখিলে গছৰো সৌন্দৰ্যতা বৃদ্ধি হয় বা যিবিলাক গছ ঠাল ঠেঙুলি ভাঙি উঠে সেই গছবিলাকত সেই ভাঙা ঠাল ঠেঙুলিতে আকৌ নতুনকৈ পাতৰ সৃষ্টি হ'বলৈ ধৰে এটা সৰু সৰু পাতৰ সৃষ্টি হয় যেনেকৈ নাহৰৰ গছৰ ক্ষেত্ৰতেই হওঁক নাহৰৰ গছ বেলেগ ঋতুত তেনেকুৱা পকা পকা হালধীয়া ৰঙৰ হৈ থাকে আচলতে নাহৰৰ গছৰ পাতবোৰ বা বেলেগ গছৰ পাতবোৰো গৰমত লেৰেলী যায় গতিকে বসন্ত ঋতু পৰাৰ লগে লগে এই সকলোবোৰ ঠিক হৈ পৰে আচলতে আৰু এই মৰা গছবিলাকো এটা নতুন প্ৰাণ পোৱাৰ দৰে হৈ যায় নতুন প্ৰাণ পালে যেনেকৈ সৌন্দৰ্য এটা বেমাৰী মানুহ কেনেকৈ সুস্থ হৈ পৰাৰ পিছত এটা নতুন মানে ৰূপ এটাত দেখিবলৈ পায় তেনেকৈ গছ এজোপাও যেতিয়া বেমাৰ হোৱাৰ দৰে হৈ যায় শুকান হৈ যায় তেতিয়া আমি বসন্ত ঋতু পৰাৰ লগে লগে তেওঁলোকৰ আমি গছবিলাকৰ সৌন্দৰ্যতাটো দেখিবলৈ পাওঁ গতিকে মোৰ এইটো কাৰণেই নতুন পৰিৱেশটোৰ কাৰণে বা নতুন প্ৰকৃতি এটা সেউজীয়া প্ৰকৃতিৰ কাৰণেই মোৰ বসন্ত ঋতুটো খুবেই ভাল লাগে এখন সেউজীয়া পৃথিৱী উপভোগ কৰিবলৈ হ'লে আমি বসন্ত ঋতুলৈ আমি অপেক্ষা কৰিবই লাগে কাৰণ এই বসন্ত ঋতুতেই আমি এখন সেউজীয়া সুন্দৰ পৃথিৱী দেখিবলৈ পাওঁ